মহিলাসকলে দৈনিক বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয় তাৰেই ভিতৰত মহিলাসকলে যে এতিয়াও ৰাজহুৱা বাছ বা ৰাজহুৱা ঠাইত য'তেই হওক তেওঁলোকে থাকে তাতে তেওঁলোকে এটা ভয় অনুভৱ কৰে আৰু কোনোবাই তেওঁলোকক কিবা ক'ব নেকি বা কিবা কৰিব নিকি সেই ভাৱটোৱে তেওঁলোকৰ তাত থাকে

ঘৰতেই হওক বা সমাজত হওক মহিলাসকলে বহুত ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় ঘৰত তেওঁলোকে সকলো কাম কাজ কৰিব লাগে কিছুমান এনেকুৱা সমাজ আছে এনেকুৱা পৰিয়াল আছে য'ত মহিলাসকলক বাহিৰত যাবলৈ দিয়া নহয় ঘূৰিব ফুৰিব দিয়া নহয় নিজৰ স্ব ইচ্ছাৰে কাম কাজ কৰিব দিয়া নহয় আৰু বিগত বছৰবোৰত হয় ভাৰতীয় মহিলা সমাজত মহিলাৰ ভূমিকা যথেষ্ট সলনি হৈছে বিগত কেইটামান বহু বছৰ ধৰি মহিলাসকল আমাৰ ভাৰতত আগুৱাই গৈ আছে বহু মহিলা আজি ইছৰ' বা নাছাৰ নিচিনা ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানসমূহত কৰ্মৰত হৈ আছে আমাৰ ভাৰতৰেই বেচেণ্ডৰি পাল তেওঁ মাউণ্ট এভাৰেষ্ট ক্লাইম কৰিছে আৰু তেনেকুৱা বহুত উদাহৰণ আছে খেলৰ জগতত হওক বা কৰ্মৰত জগতত হওক বা ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানসমূহত হওক সকলো ঠাইতে মহিলাৰ অৱদান যথেষ্ট বাঢ়িছে আৰু মই ভাবোঁ যে আগতকৈ আজিকালি মহিলাসকলে যথেষ্ট সুৰক্ষিত অনুভৱ কৰে হ'লেও এনেকুৱা কিছুমান ঠাই আছে য'ত মহিলাসকলে নিজকে সুৰক্ষিত অনুভৱ নকৰে যিবোৰ জনসাধাৰণৰ ঠাই পাব্লিক প্লেছ বুলি কোৱা হয় বাছতেই হওক বা কেতিয়াবা ৰাতিৰ সময়ত মহিলাসকলে ঘূৰিব ফুৰিব বা কবাত ফতককে ওলাই যাবলৈ সুৰক্ষিত অনুভৱ নকৰে আৰু ভাৰতত কৰ্ম ক্ষেত্ৰত আৰু শিক্ষাত বিগত কেইবছৰমান ধৰি প্ৰায় সমান সুযোগ পাই আহি আছে যিহেতু চৰকাৰে মহিলাসকলৰ বাবেও বহুত আসন ৰিজাৰ্ভ কৰি ৰাখিছে কৰ্ম ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰত হওক সেই আসন কেইখনত হওক কেৱল মহিলাসকলেহে নিজৰ অৱদান আগবঢ়াব পাৰে আৰু কৰ্ম ক্ষেত্ৰত বহুত ঠাইত আজি চৰকাৰী চাকৰিয়ে হওক বা ব্যক্তিগত খণ্ডৰ চাকৰি হওক মহিলাসকল সকলো ঠাইতে কৰ্মৰত হৈ আছে আৰু শিক্ষাতো আজিকালি কিছুমান এনেকুৱা এনেকুৱা বিদ্যালয় আছে বা শিক্ষান্যষ্ঠান আছে য'ত পুৰুষতকৈ মহিলাহে বেছিকৈ দেখিবলৈ পোৱা যায় আৰু মহিলাসকলে খুব ভাল এটা ৰিজাল্ট কৰিছে মই সেইটোৱে দেখিলোঁ যে মহিলাসকলে আজিকালি দৈনন্দিন জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হয় যদিও মহিলাসকল বিগত কেই বছৰমান ধৰি এতিয়া বহুত আগুৱাই গৈছে